এই প্ৰডাক্টটো যিদৰে ভাল গুণাগুণ আছে ঠিক তেনেদৰে ইয়াৰ বেয়া গুণাগুণো আছে প্ৰথম কথা সকলোৱে ব্যৱহাৰ কৰিবলৈ এই প্ৰডাক্টটো ওচৰৰ সকলো বিপনীত সমানে উপলব্ধ নহয় দ্বিতীয়তে সকলো শ্ৰেণীৰ মানুহেই যাতে ব্যৱহাৰ কৰিব পাৰে সেই দিশটোৰ ওপৰত অকণমান গুৰুত্ব দি ইয়াৰ মূল্যটো নিৰ্ধাৰণ কৰা উচিত তেতিয়া প্ৰডাক্টটোৱে অতি সোনকালে আমাৰ মাজত সমাদৰ লাভ কৰিব বুলি আশা কৰে